হেল্ল' অঁ তই ক'ত ঘৰতে আছ নে কি অঁ অঁ তই জানই নহয় মই এইফালৰ মানুহ নহয় মই এই অলপ কাম এটা আছিলে সেই কামৰ কাৰণে তাৰমানে চিত চৰাইদেউ আহিবলগীয়া হ'ল লগৰ এজনৰ লগত এই মানে এতিয়া কি হ'ল এতিয়াতো মই যাব লাগে এতিয়া ইয়াতটো থকা দিন হ'ল কাম চামো হৈ গ'ল মোৰ এতিয়া মানে গুৱাহাটী মই এতিয়া ন গুৱাহাটীলৈকে মানে কেনেকৈ ইয়াৰপৰা যাম মানে তইতো জানিবি ছাকে মোক ক'চোন মানে ইয়াৰপৰাতো মই এতিয়া চিনি নাপাওঁ ন জেগাবোৰ ভালকৈ ক'ত গ'লে ক'ত গাড়ী পাম

অঁ মইতো কিমান ৰাতিপুৱা ট্ৰেইন কিমান সময়ত থাকে বাৰু এনেই গুৱাহাটী ট্ৰেইন গুৱাহাটীলৈকে আঠটা বজাত অঁ আৰু এনেই ৰাতি

অঁ মই তাকে ভাবিছোঁ টে ট্ৰেইনতকৈ অঁ ট্ৰেইনতকৈ বাছত যোৱাটোৱেই মই বেষ্ট বুলি ভাবিছোঁ বাছৰ এতিয়া বাছ মৰাণলৈ যাব লাগিব নেকি মই ইয়াৰপৰা এতিয়া মৰাণলৈ গ'লে মৰাণত অঁ অঁ অঁ অঁ তই না অঁ মই অঁ গধূলি ওলাই গধূলি পাম নহয় কিমান সময়ত কিমান সময়ত আছে অঁ গধূলি কিমান সময়ত আছে গাড়ী অঁ অঁ অঁ ঠিকে আছে সিমান সময়ত যাব পাৰিলে ভাল হ'ব মোৰ ৰাতিপুৱা আকৌ ট্ৰেইনত গ'লে মোৰ দিগদাৰ হ'ব ৰাতিপুৱাই অঁ আকৌ ৰাতিহে পামগৈ দিনে পোহৰে পালেগৈ ভাল আৰু অঁ ঠিক আছে বাৰু হ'ব দে